হেল্ল' অঁ বৌ আপোনালোকৰ কিতাপৰ দোকানত কিতাপ এখন পাম নি বাৰু মানে সৰা ফুল

অঁ হয় নেকি মানে মোক কিতাপখন দৰকাৰ হৈছিলে অঁ অঁ মোক আনি দিব পাৰিব নেকি অঁ এনেই কিমান দিনমানত আহিব কিতাপখন

তাৰপাছত হেৰি কিতাপখনৰ দাম কিমান আছিল বাৰু কিতাপখনৰ দাম কিমান আছিল বাৰু মই মানে পাহৰি গৈছোঁ অলপ অঁ হয় নেকি তাৰপিছত কিতাপখনৰ দাম তিনিশ টকা হ'লে যদি আপুনি আনি দিয়া এক্সট্ৰাকৈ কিবা ল'ব নেকি

অঁ অঁ সেইটো কথা কিতাপখন আপুনি আনি দিব অঁ অঁ অঁ অঁ আপোনালোকৰ দোকানখন কোনখিনিত আছিল যে

অঁ অঁ তাকে তেনেহ'লে পাম বুলি আশা ৰাখিলোঁ অঁ অঁ অঁ ঠিক আছে হ'ব